মোৰ আচলতে ফ্ৰেণ্ড ফ্ৰেণ্ডসকলৰ লগত ফটো তুলি ভাল লাগে আৰু যেতিয়া পিকনিক পিকনিকত যোৱা হয় পিকনিক ব্ৰেকগ্ৰাউণ্ডত ভাল ভাল গছ গছ থাকিলে বাগিচাত ফুল গছৰ ফুল গছ থাকিলে ফুল গছৰ লগত ফটো মাৰি ভাল লাগে তাৰ পিছত সূৰ্য সূ বেকগ্ৰাউণ্ডত সূৰ্য থকাকৈ ফটো মাৰিলে ভাল লাগে তাৰ পিছত সূৰ্য থাকিলে ভাল লাগে ৰাতিপুৱাই উঠি ৰাতিপুৱাই উঠি সূৰ্য উঠা অৱস্থাত যেতিয়া ফটো মাৰো তেতিয়া সূৰ্যখন বহুত ধুনীয়া ধুনীয়া দেখা যায় তেতিয়া ফটো মাৰিলে বহুত ভাল লাগে ৰাতি সন্ধিয়া সন্ধিয়া সময়ত যেতিয়া সূৰ্য ডুব ডুবা ডুব যায় তেতিয়া ফটো মাৰিলে বহুত বেকগ্ৰাউণ্ড বহুত ভাল লাগে তেতিয়া ফটো মাৰি ভাল লাগে আৰু এই পিকনিক পিকনিকত যাই যেতিয়া পাহাৰ পাহাৰত যাই পাহাৰত ফটো মাৰিলে ফটো ভাল লাগে পাহাৰৰ পৰা ঝৰ্ণা পানী ঝৰ্ণা পৰে ঝৰ্ণাত ফটো মাৰিলে বেকগ্ৰাউণ্ড বহুত ভাল হয় তেতিয়াও ফটো মাৰি বহুত ভাল লাগে